স্কুলত মোৰ প্ৰিয় বিষয় বুলি ক'লে আচলতে অসমীয়াও বুলি ক'ব পাৰি আৰু ছবি বুলি ক'ব পাৰি কিন্তু মই অসমীয়াটোক বিশেষকৈ প্ৰাধান্য দিম কাৰণ অসমীয়াটো যিহেতু আমাৰ মাতৃভাষা সেই ভাষাটো ক'বলৈ আৰু লিখিবলৈ মোৰ বাবে মই খুব ভাল পাওঁ আৰু মই সহজ বুলি ভাবোঁ আৰু মই অসমীয়া চাব বিষয়টো বহুত ভাল পাওঁ সেয়েহে অসমীয়া বিষয়টো মোৰ অতিকৈ প্ৰিয় আছিল আৰু মোৰ চবতকৈ সকলোতকৈ মোৰ আপোনাৰ হেৰি টান লগা ছাবজেক্টটো আছিলে ইংলিছ যিহেতু মই ইংলিছটো সৰুৰে পৰাই কঠিন পাইছিলোঁ সেয়েহে মই ইংলিছটো বহুত বিশেষকৈ ভাল পোৱা নাছিলোঁ আৰু ইয়াত কম নম্বৰো পাইছিলোঁ আৰু সেয়েহে মই ইংলিছটো ইমান মই ভাল পোৱা নাই তাৰ উপৰিও মোৰ স্কুলীয়া জীৱনৰ এটা সুখৰ স্মৃতি বুলি ক'লে বহুতো আছে তাৰে ভিতৰত এটা কৈছোঁ এটা সময়ত মই স্কুলৰ পিৰিয়ডৰ সময়ত সেই হ'ল তেতিয়া আমাৰ স্কুলৰ যিহেতু চাৰিমহলীয়া মই একে সকলোতকৈ ওপৰৰ মহলীয়াত আছিলোঁ আৰু সেই ওপৰৰ মহলীয়াটোত আমাৰ স্কুলৰ পিৰিয়ডৰ বেল মাৰিলে বেল মৰা সকলো ছাত্ৰ ছাত্ৰী সোমাল লগতে মই আৰু মোৰ এজন লগৰ ওপৰতে থাকিলোঁ আৰু সেই সময়ত প্ৰধান আচাৰ্যগৰাকীয়ে আমাৰ স্কুলত ওপৰলৈ গৈ চালে যে সকলো ছাত্ৰ ছাত্ৰী নিজৰ নিজৰ ক্লাছৰুমত সোমালে নে নাই কিন্তু আমি দুজন ক্লাছত বেলৰ ছাউণ্ডৰ কথা গম নাপালোঁ আৰু ওপৰতে খেলি থাকিলোঁ কিন্তু পিছত যেতিয়া প্ৰধান আচাৰ্য আহিলে আৰু আমি গম পালোঁ কিবা নহয় কিবা এটা হৈছে প্ৰধান আচাৰ্য আমাৰ আহোঁতে আমি তাত ওপৰত বাকচ আছিল সেই বাকচত সোমাই লুকাই থাকিলোঁ কিবা এটা হোৱা পিছত প্ৰধান আচাৰ্যই এবাৰ ভুমুকি মাৰি চালে ওপৰৰ ফালে বিল্ডিঙত কিন্তু নেদেখিলে আমাক আমি যিহেতু বাকচটোৰ ভিতৰত সোমাই আছিলোঁ সেয়েহে তেনেকৈয়ে ছাৰ তললৈ নামি আহিল আৰু আমিও মনে মনে গৈ পেলাই সেই বাকচটোৰ পৰা উলিয়াই নিজৰ ক্লাছ ৰুমত গৈ বহিলোঁগৈ সেইটো মোৰ সকলোতকৈ স্কুলৰ একদম এটা সুখৰ স্মৃতি বুলিয়ে ক'ব পাৰি